অতুল দা হয়নে অঁ মই আপোনাক এই ধন্যবাদ এটা জনাবলৈ ফোন কৰিছিলোঁ আপুনি মোক যে সেইদিনাখন ইমান ৰাতি একো অসুবিধা নোহোৱাকৈ ঘৰত যে থৈ গ'লহি সেইটো কাৰণে আপোনাক বহুত ধন্যবাদ জনাবলৈ ফোন কৰিছিলোঁ আপুনি ভালে ভালে ঘৰ পালেগৈ নে অঁ ময়ো ঘৰত এতিয়া ভালকৈ কুশলেই আছো ঘৰত সুধিছে ইমান ৰাতি কেনেকৈ আহিলি মই ক'লো এনেকৈ কেব ড্ৰাইভাৰ এজন লগ পালোঁ সেইজনৰ লগত ভালকৈ লগ পাই পেলাই ভালকৈ ধুনীয়াকৈ কথা বতৰা পাতিলো যে মোৰ ইমান অসুবিধা হ'ল ৰাতি যাবপৰা নাই বহুত বেগ লৈ আছো ঘৰ পাবগৈ পৰা নাই তেখেতক ভালকৈ জনালোঁ যে সেইটো কাৰণে তেওঁ মোক ঘৰত ৰাতি দহ এঘাৰটামান বাজিলে চাগৈ সেই টাইমতে ঘৰত ধুনীয়াকৈ থৈ গ'ল আৰু সেইটো কথাকে ক'বলৈ আপোনাক মই ফোন কৰিছিলোঁ আৰু তাৰ পাছত তাকে কৈ পেলাই মই ধন্যবাদ জনাইছোঁ আৰু আপোনাক